হয় আমাৰ ওচৰতে এখন ফিল্ড আছে সেই ফিল্ডখনত ভলীবল ক্ৰিকেট আৰু ফুটবল খেল পতা হয় আমি সকলোৱে তাত ফুটবল খেল চাবলৈ যাওঁ আমি খেল চাই বহুতে ভাল পাওঁ কাৰণ আমাৰ গাঁওখন ভিতৰুৱা গাঁও হয় যেতিয়াই আমাৰ ফিল্ডত যিকোনো খেল ধেমালি পতা হয় তেতিয়া আমি গোটেই গাঁৱৰ মানুহে তাত খেল চাবলৈ ওলাই যাওঁ আমি খেল চাই বহুতেই ভাল পাওঁ কাৰণ আমি গাঁৱৰ ভিতৰত সোমাই থকা মানুহ হয় এইবিলাক খেল ধেমালি চাই আমাৰ বহুতেই মনোৰঞ্জন আৰু সাহস পাওঁ আমি সকলোৱেই খেল ধেমালি চাবলৈ গোটেই গাঁৱৰ ৰাইজে ওলাই যাওঁ ফুটবল খেল আমাৰ ওচৰৰ ফিল্ডতেই পতা হয় আমি তেতিয়া চাই বহুত ভাল পাওঁ যাতে আমিও আগলৈ এনেদৰেই সাহসেৰে খেলি যাবলৈ সাহস আৰু উৎসাহ পাওঁ সেইবাবে আমি সকলোৱে গাঁৱৰ ৰাইজে ওলাই যাবলৈ মন কৰোঁ আমি ফুটবল খেল পাতিলে মানে তাত গৈ পিনি যেতিয়ালৈকে ফুটবল খেল শেষ নহয় আমি তেতিয়ালৈকে তাতেই চাই পিনি মনোৰঞ্জন লৈ থাকোঁ আৰু আমি সাহস পাওঁ আৰু আমাৰ সকলো গাঁৱৰ ল'ৰা ছোৱালীয়ে গৈ পিনি তাত মনোৰঞ্জনেৰে সাহস পাবলৈ তাত সকলোৱে আমি বহি পেনে খেলুৱৈসকলক আমি চাই থাকোঁ যাতে আমিও আগবাঢ়ি যাব পাৰোঁ সেইবাবে তাত আমি খেল ধেমালি চাবলৈ যাওঁ যাতে আমাৰো মনত সাহস আহে আমিও আগবাঢ়ি যাব পাৰোঁ সেই হিচাপতে আমি খেল ধেমালিয়ে হওক বা যিকোনো স্পৰ্ট্ছৰ হেৰি হওক আমি তালৈ গৈ পিনি ফিল্ডত গৈ পিনি আমি বহি পিনি আমি চাই থাকোঁ আমি তাত চাই পিনে বহুতেই ভাল পাওঁ